অসমত ৰোগ আৰু মৃত্যুৰ মূল কাৰণসমূহ বহুত আছে তাৰ ভিতৰত এক নম্বৰ বৰ্তমান যে হৈছে ঊনৈছ চনৰ পৰা দুহেজাৰ ঊনৈছ চনত হোৱা ক'ৰোণা ৰোগ তাত লোৱা ভেকচিনবিলাকে হৈছে মানুহৰ বহুত মানে বেমাৰ কৰিছে বহুত দুৰ্বল কৰি দিলে প প্ৰকৃত মানুহবিলাকক সেইকাৰণে মানুহৰ বহুত মানে দিগদাৰ হৈছে আৰু এতিয়াও বৰ্তমানৰ প্ৰজন্মক এই যে গোটখা জাতীয় পেকেট যিটো উলিয়াইছে সেই পেকেটবিলাকে মানুহৰ প্ৰধান কাৰণ হৈছে মূল মৃত্যুৰ কাৰণ হৈছে এই গোটখা পেকেট খাই ল'ৰা ছোৱালী ছোৱালীবিলাক কি হৈছে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ শৰীৰৰ পৰা নাইকিয়া কৰি পেলাইছে যেনেকৈ ড্ৰাগছ খাইছে ড্ৰাগছ খাইছে ড্ৰাগছ খোৱাৰ পাছতো সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতা নাইকিয়া কৰি পেলাইছে আয়ুস কমটি কৰি পেলাইছে তেনেকৈ মদ ভাং বিভিন্ন মানে ক্ষতিকাৰক বস্তুবিলাকে মানুহৰ মূল কাৰণ হৈছে আৰু সেইকাৰণে অসমত বিশেষকৈ হৈছে এই কেঞ্চাৰ কেঞ্চাৰ ৰোগৰ দিনে দিনে বাঢ়ি গৈছে কাৰণ এতিয়া চালানি মাছবিলাক আহিছে চালানি মাছত এনেকুৱা এই দৰৱ দি থোৱা থাকে যিটো মানে মৃত শৰীৰবিলাকক সতেজ কৰি ৰাখিবৰ কাৰণে যে সেইটো চালানী মাছক দি প্ৰদান কৰে চালনী মাছ খাই মানুহে এতিয়া কেঞ্চাৰ ৰোগত ভুগিছে ব্ৰইলাৰ ব্ৰইলাৰবিলাক খায়ো কেঞ্চাৰ ৰোগ হৈছে আৰু কিন্তু মানুহ এইবিলাক চৰকাৰে কোনো মানে বন্ধ কৰাৰ পদখে লোৱা নাই পদক্ষেপ লোৱাই নাই এতিয়ালৈকে গতিকে মানুহৰ মৃত্যু হ'বই কেঞ্চাৰ এটা প্ৰতিজন মানুহৰ মানে বিভিন্ন ৰোগ হৈছে যেনে হাৰ্টৰ ৰোগ হৈছে হাৰ্টৰ ৰোগ হৈছে এই বিভিন্ন ধৰ দৰৱ দৰৱ দিয়া বস্তুবিলাক খাইছে খোৱাৰ পাছত মানুহৰ শৰীৰত এনেকুৱা ৰিয়েকশ্যন কৰিছে ৰিয়েকশ্যন কৰাৰ পাছত মানুহে বেমাৰ হৈছে এইবিলাক পদক্ষেপ বন্ধ কৰিবৰ কাৰণে চৰকাৰে ল'ব লাগে কিন্তু চৰকাৰে কি প পদক্ষেপ ল'ব এতিয়া সেই গোটখা জাতীয় বস্তুবোৰ যে উলিয়াইছে ল'ৰা ছোৱালীবিলাকে সেইবোৰ খায়হে বেছি ভাল পায় পেকেটবোৰ খাইহে বেছি ভাল পায় সৰু ল'ৰা ছোৱালীক ইমানেই মানা কৰিব লাগে কিন্তু তেওঁলোকে সেইবিলাক কথা নুশুনে সেইবিলাকে নাজানে যে তেওঁলোকে সেইবিলাক খোৱাৰ কাৰণে তেওঁলোকৰ শৰীৰত এদিন ৰোগ হ'ব ৰোগ প্ৰতৰোধ ক্ষমতাটো তেওঁলোকৰ গাৰ পৰা যেতিয়া নাইকিয়া হয় তেতিয়া ৰোগ বেছি হয় আমি সাধাৰণতে দেখিবলৈ পাওঁ কেঞ্চাৰ ৰোগ তাৰপিছতে এই বহু মুত্ৰ ৰোগ তাৰপিছতে ৰক্তচাপ বহুত বেছি বাঢ়ি গৈছে সেইবিলাকে মানুহৰ মৃত্যুৰ কাৰণ হৈছে তাৰ প্ৰতিষেধক ল'বলৈ হ'লে মানুহে নিজে বাচি খাব লাগিব নিজৰ যিটো মানে প্ৰিয় খাদ্যটো ভাল পালে কিছুমান খাদ্য পৰিত্যাগ কৰিব লাগিব যেনেকৈ এই কি কয় পেকেটবিলাক এৰিব লাগিব ড্ৰাগছ মদ ভাং এইবিলাক এৰিব লাগিব এইবিলাক হোৱাৰ কাৰণেই মানুহে এতিয়া যিবিলাকে সেইবিলাক নাখায় তথাপিতো সেই নাইকিয়া নোখোৱাবিলাক মানুহৰো যেনেকৈ এতিয়া কেঞ্চাৰ বেমাৰটো হৈছে কি কাৰণে হৈছে সেই মাছত দিয়া দৰৱ খাইছে চালানী মাছ খাইছে চালানী ডিম খাইছে ব্ৰইলাৰ খাইছে তে সেইবিলাকৰ পৰাও মানুহৰ বহুত বেমাৰ হৈছে এতিয়া আমি জানিব পাৰিছোঁ প্ৰতিটো অকণমান সৰু সৰু ল'ৰা ছোৱালীবিলাকৰো গেছ হয় গেছ হয় তাৰপিছতে কি কয় চুগাৰ হয় তাৰপিছতে প্ৰেছাৰ হয় এইবিলাকো মানুহৰ মৃত্যুৰ কাৰণ ৰোগৰ সেইবিলাকেই হৈছে কাৰক প্রতিষেধ নিয়ন্ত্ৰণৰ ব্যৱস্থা প্ৰতিৰোধ কৰিবলৈ হ'লে কিছুমান চৰকাৰে পদক্ষেপ হাতত লৈছে নোলোৱাকে থকা নাই সেইবিলাকো প্ৰতিষেধ সেইবিলাক আমি গ্ৰহণ কৰিব লাগিব নিয়ন্ত্ৰণ কৰিব লাগিব বেছিকে আগতে সৰু ল'ৰা ছোৱালীবিলাকৰ পলিঅ' বেমাৰ হৈছিল আজিকালি পলিঅ' প্ৰতিশোধ প্ৰতিষেধক আছে কাৰণে প্ৰতিষেধক লোৱাৰ কাৰণে আজিকালি পলিঅ' বেমাৰটো একেবাৰে নাইকিয়া হৈ গ'ল আগতে এনিমিয়া বেছি হয় ল'ৰা ছোৱালীৰ জন্ম হৈ মৃত্যু হয় বা মাতি মৃত্যু হয় সেইবিলাক আজিকালি নহয় কাৰণ মানুহ এগৰাকী কিশোৰী বয়স বিয়া পতাৰ বয়স এতিয়া একৈছ বছৰ কৰিলে যেতিয়া ষোল্ল চৈধ্য পোন্ধৰ বছৰত যেতিয়া এজনী কিশোৰীয়ে বিয়া পাতে তেতিয়া কিশোৰীজনী নিজেই শৰীৰত পূৰণ নহয় শৰীৰ পূৰঠ নহয় তেতিয়া এটা বাচ্ছা যেতিয়া জন্ম হয় তেতিয়া সেই বাচ্ছাটোতো বেমাৰ হ'বই বা ৰক্তহীনতাত ভোগিবই কাৰণ খাদ্য ভালকৈ নখায় একো চিকিৎসা নকৰে আজিকালি সেইবিলাক বাৰু বন্ধ হৈছে কাৰণ কি বিয়া পতাৰ বয়স এতিয়া একৈছ বছৰ কৰিলে একৈছ বছৰ মাতৃ মানে এটি পুত্ৰ সন্তান জন্ম দিব পৰা তেওঁ এটা মানে স্বাস্থ্যকৰ এটা মানে হেৰি পায় শৰীৰটোৱেও এটা পূৰঠ অৱস্থা পায় আৰু তেতিয়াই এটা বাচ্ছা জন্ম দিব পাৰে আৰু জন্ম দিয়া বাচ্ছাটো সদায় সম্পূৰ্ণ হয় এটা সম্পূৰ্ণ মানে বাচ্ছা নৰ্মেল বাচ্ছা এটা জন্ম দিব পাৰে কাৰণ জন্ম মানে বাচ্ছাটো যেতিয়া গাত স্থিতি লয় তেতিয়াৰ পৰাই দুবাৰকৈ বেজি ল'ব লাগে চাৰিবাৰ চেকআপ কৰাব লাগে আৰু আইৰণ খাব লাগে ভিটামিন খাব লাগে কেলচিয়াম খাব লাগে তেতিয়া এটা সম্পূৰ্ণ বাচ্ছা জন্ম দিব পাৰে মাকো বাচিলে আৰু সন্তানো বাছিলে চৰকাৰে এইবিলাক ধুনীয়া সুবিধা কৰি লৈছে কাৰণটো সেইটোৱে আগতে সৰুতে চৈধ্য পোন্ধৰ বা তেৰ বছৰতে সন্তান কিশোৰী এজনী বিয়া পাতে আৰু তেতিয়া বাচ্ছা জন্ম দিয়ে তেতিয়া সোনকালে বাচ্ছাটোৰো মৃত্যু হয় বা মাকৰো মৃত্যু হয় আজিকালি সেইবিলাক চৰকাৰে গ্ৰহণ কৰাৰ কাৰণে ভাল ব্যৱস্থা হৈছে এটা আজিকালি পলিঅ' হৈ থকা ৰাস্তাত লেঙেৰা ভেঙেৰা হৈ পৰি থকা শিশুতো দেখি নাপায় ডাঙৰ মানুহো দেখি নাপায় আগতে খুব আছিলে তেনেকৈ বাট পথে যাব নোৱাৰি লেঙেৰা ভেঙেৰা মানুহবিলাক মানে পলিঅ' হোৱা মানুহবিলাক ৰাস্তাই ঘাটে পদূলিয়ে পৰি থকা দেখিবলৈ পোৱা যায় কিন্তু আজিকালি সেইবিলাক চৰকাৰে এটা ভাল মূল্যৱান হাতত লৈছে সেইটো কাৰণে পলিঅ'তো বাচ্ছা জন্মও নহয় আৰু পলিঅ' মানে মানুহবিলাকো এতিয়া দেখিবলৈ নাই আৰু বাচ্ছাবিলাকো সুন্দৰ হয় নৰ্মেল হয় খুব কাৎচিৎ হে এটা এনিমিয়া বাচ্ছা জন্ম হয় যেতিয়া মাকজনী যেতিয়া এনিমিয়াত ভোগে তেতিয়া পুষ্টিহীনতা এটা বাচ্ছা জন্ম দিয়ে তেতিয়া সেই পুষ্টিহীনতা বাচ্ছাটোৰ কাৰণে মানে মাকেও বহুত যত্ন ল'ব লাগে পুষ্টিহীনতা হৈ থকাৰ কাৰণেও কেঁচুৱাটোৰ কাৰণেও বহুত যত্ন ল'ব লাগে আজিকালি চিভিল হস্পিটেল হ'ল চিভিলত মানে কি হয় ভাল ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে পুষ্টিহীনতা হোৱা বাচ্ছাটো যেতিয়া আই চি ইউ ত ভৰ্তি কৰে তাত সকলো ধৰণৰ যেতিয়া ব্যৱস্থা গ্ৰহণ কৰে দৰৱে পাতিয়ে তেতিয়া সেই ভাল অৱস্থাতে শিশুটোক আহে আৰু তেতিয়া সেই মৃত্যু হাৰটো কমটি হয় আগতে মাকবিলাকে একো খাব নোৱাৰে কি খাব লাগে সেইটো নাজানে কিন্তু আজিকালি বহুত মানে বহুতে হাতত লৈছে যেনেকৈ আমাৰ গাঁৱত এগৰাকী আচাৰ হ'ল এগৰাকী অংগনবাদী কৰ্মী হ'ল অংগনবাদী কৰ্মীগৰাকীয়ে নাম পঞ্জীয়ন কৰে কৰাৰ লগে লগে তেওঁ চেকআপৰ প্ৰয়োজন হয় যেতিয়া বেজি দিব লাগে তেতিয়া বেজি দিয়ে বা আশাগৰাকীয়ে তেওঁক এৰি নিদিয়ে সেইটো কাৰণে মানে বাচ্ছাবিলাকৰ আজিকালি মৃত্যু নহয় আৰু মাকৰো মৃত্যু নহয় সেইটো কাৰণে আজিকালি ভাল লাগে কিন্তু ডাঙৰ মানুহবিলাকৰ কেঞ্চাৰ হোৱাৰ কাৰণহে বহুত আছে কেঞ্চাৰ হৈছে চুগাৰ হৈছে মানে প্ৰতিখন প্ৰতিটো ঘৰতেই তাৰমানে এনেকুৱা থাকে যাৰ মানে যিখন ঘৰত নাই এজনী চুগাৰ চুগাৰ থকা মহিলা বা মানে খুব কমহে পোৱা যায় গাঁৱত গাঁৱত প্ৰায়বিলাক ঘৰতে গাঁৱতে হওক বা টাউনতে হওক মানে থাকেই আৰু তেনেকুৱা চুগাৰ থাকে বা যি ভাল মানে কিছুমানৰ হাই প্ৰেছাৰ থাকে ল' প্ৰেছাৰ কিছুমানৰ কম থাকে আৰু মানে যাৰ খোৱা বোৱা অসুবিধা হয় তেওঁলোকৰহে থাকে প্ৰায়বিলাক মানে মানুহৰ ঘৰত এনেকুৱা অসুবিধা দেখিবলৈ পোৱা যায় চৰকাৰী কিছুমান পদক্ষেপ হাতত লৈছে যিবিলাক আমি সলাগ ল'বলগীয়া সেই মানে সেইবিলাকৰ কাৰণে মৃত্যু হাৰটো বহুতেই কমিছে বুলি ক'ব পাৰি যদিও কিছুমান মানে বায়ু প্ৰদূষণৰ কাৰণে মানে কিছুমান বেমাৰ বেছি হৈ গৈছে যিবিলাকে মানে বায়ু প্ৰদূষণ কৰি আছে চৰকাৰে সেইবিলাকক হাতত পদক্ষেপ লৈছে যদিও গোটেই সকলোখিনি প্ৰতিৰোধ কৰিব পৰা নাই যেনেকৈ বায়ু প্ৰদূষণ যেনেকৈ তেল শোধনাগাৰ যেনেকৈ ফেক্টৰীবিলাক যিবিলাকে মানে বায়ুটো প্ৰদূষণ কৰি আছে তাৰ কাৰণেও হৈছে আকৌ যেনেকৈ এতিয়া দীপাৱলী সময়ত বোম ফুটাই সেইবিলাকৰ কাৰণেও বায়ু প্ৰদূষণ হয় সেইবিলাক চৰকাৰে বহুতখিনি হাতত লৈছে যদিও কমাব পৰা নাই তাৰ কাৰণেও মানুহৰ বহুত মানে অসুবিধা হৈছে আৰু কিছুমান হাৰ্টৰ প্ৰব্লেম হৈ যায় সেইবিলাকৰো পদক্ষেপ ল'ব লাগে চৰকাৰে আৰু লৈছে আৰু ল'বলৈ কিছুমান সামৰ্থ্য হৈছে আৰু কিছুমান নাই হোৱা কিন্তু চৰকাৰক এই ক্ষেত্ৰত আমি বহুত ধন্যবাদ দিব লাগিব যিবিলাকৰ কাৰণে আজিকালি মানে সেইবিলাক বেমাৰ নাইকিয়া হৈছে তেওঁলোকে বহুখিনি আয়ুষ্মান কাৰ্ডৰ যোগেদি বহুত বেমাৰী চাই আছে আমাৰ কি কয় মুখ্যমন্ত্ৰী মহোদয় বহুত সহায় কৰিছে আৰ্থিক ফালৰ পৰাও সেইটো কাৰণে আমি বহুত ধন্যবাদ দিব লাগিব